মই উচ্চতা বুলিলে উচ্চতা বহুত ভাল কৰোঁ উচ্চতা বুলিলে মই এবাৰ মেলাত গৈছিলোঁ তাৰ যে চকৰি আছে যে চকৰিবোৰত মই এবাৰ উঠিছিলোঁ সৰু থাকোঁতে তাত ইমানেই ভয় পালোঁ ইমানেই ভয় পালোঁ মোৰ এনেকুৱা চিঞৰ কান্দোন তাৰ পিছত কান্দোনত মোৰ ভয়তে মোৰ গাৰ্জেনে মানে মোৰ পেৰেণ্ঞ্চে এই তলত থকা মানুবোৰ চলাই যিবোৰে ক'লে তেওঁলোকে মোক আমাক নমাই দিলে বন্ধ কৰিলে সেইটো বন্ধ কৰিলে আমাক নমাই দিলে মই উচ্চতা বুলিলে বহুত ভয় কৰোঁ মই মই উচ্চতাত এই এনেকুৱা আৰু নুঠিলোঁ মই তেতিয়াৰপৰা নুঠিলোঁ মই নাযাওঁৱে আৰু আৰোহণৰ সময়ত মই এনেও আৰোহণ কৰোঁতে বাছে টাছে যাওঁতে মোৰ ভয় লাগে ইমান দূৰতো গৈ পোৱা নাই মই ওচৰে পাঁজৰে গৈছোঁ ইমান দূৰত জাৰ্নিং কৰা নাই তাত মোৰ ভয় লাগে মোৰ ভয় লাগে মই মই উচ্চতা বুলিলে মই বহুত ভয় লাগে অঁ